ৰাজ্যৰ যিসমূহ ৰাজ্যিক বাতৰি ৰাজনৈতিক যিসমূহ বাতৰি আছে আৰু এইেই কল্যাণৰ বিষয়ে মই জানিবলৈ আগ্ৰহী কিয়নো বিভিন্ন সময়ত তেতিয়া বিভিন্ন সাল সলনি হোৱা দেখা পোৱা যায় মন্ত্ৰীসমূহৰো বিভিন্ন সময়ত যিহেতু সলনি হৈ থাকে বা বিভিন্ন ৰাজনৈতিক নেতা আছে যিসমূহ নেতাই এটা দল ত্যাগ কৰি আন এটা দলত যোগদান কৰা দেখা পোৱা যায় সেইসমূহ আমি জানিবলৈ আগ্ৰহী কিয়নো তেওঁলোকেনো কোনটো দলত তেওঁলোকনো কিয় গৈছে সেই দলটোলৈ বা তেওঁলোকেনো কিয় যোগদান কৰিলে বা নিজ দলটো তেওঁলোকে কিয় ত্য়াগ কৰিবলগীয়া হ'লে এনেধৰণৰ কথাখিনি জানিবলৈ সদায় আগ্ৰহী হওঁ মই আৰু ইয়াৰ উপৰিও চৰকাৰে কিছুমান আঁচনি উলিওৱা দেখা পোৱা যায় যিসমূহ অভিলাসী আঁচনি আছে সেই আঁচনিসমূহৰ বিষয়েও জানিবলৈ মন যায় ভালদৰে জানিব বিচাৰোঁ কাৰণ সেই আঁচনিসমূহ যাতে সকলোৱে লাভ কৰিব পাৰে যাতে প্ৰকৃত হিতাধিকাৰীয়ে আঁচনিসমূহৰ পৰা সুবিধা আদায় কৰিব পাৰে লাভ আদায় কৰিব পাৰে তাৰ বাবে সেই আঁচনিসমূহ বা চৰকাৰে কি কাম কৰি আছে ৰাইজৰ বাবে সমাজৰ বাবে আমি সেইসমূহ জানিবলৈ মই সদায় আগ্ৰহী হৈ থাকোঁ